অ মই পাৰুলবাই কৈছোঁ কলিকতাৰ পৰা

হয় হয়

হয় হয়

অ

অ

হয়

লৈ যাম

ও

অ অ

হয় আপুনি ইমান ধুনীয়াকৈ বিহুৰ বিষয়ে ক'লে শুনি ভাল লাগিলে আপোনালৈ ধন্যবাদ থাকিল হয়